হেল্ল' ক'ত আছ' ঘৰতে বাকী খবৰ খাতি কেনেকুৱা

এই মানে কি হ'ল ন যে মোৰ মানে নটছ্খিনি যোনখিনি আছিলে যে বহীকেইখন আৰু কিতাপকেইখনো আছিলে যে সেইখন মানে কি হ'ল বেটীয়ে ফালি দিলে গোটেইখিনি আমাৰ পোৱালীজনীয়ে

ওম তাৰপৰা আকৌ

দিনৰ দুপৰীয়াই ওম সেইটোও হ'ব সেনেকৈও হ'ব একো নাই ওম আৰু হেৰি যাব আকৌ সোণমণিহঁতেও যাম বুলি কৈছিলে ওম তাহাঁতকো লগ ধৰিছিলোঁ তাৰপিছত সিহঁতি ক'লে যে দিশাও আছে দিশাকো কৈ দে বোলে তো সেইকাৰণে ওম হ হ অ

ওম ঠিক আছে